অসমীয়া ভাষাটোৰ প্ৰতি মোৰ ৰাজ্যৰ সাংস্কৃতিক পৰিচয়ত বহুতো ভূমিকা পালন কৰি আহিছে কাৰণ অসমীয়া ভাষাটোৰ বিভিন্ন চৰ্চা হোৱাৰ উপৰিও অসমীয়া ভাষাটো এটা সহজ সৰল মানে সুন্দৰ ভাষা বুলি পৰিগণিত হৈছে কাৰণ বাহিৰৰ যিকোনো মানুহে খুব অতি সহজতে অন্য ভাষাৰ তুলনাত আমাৰ অসমীয়া ভাষাটো অতি সহজতে বাহিৰৰ মনুহ এজনে খুব সুন্দৰকৈ ক'বলৈ চেষ্টা কৰে বা ক'ব পাৰেও বহুত ক্ষেত্ৰত ধুনীয়াকৈ ক'ব পাৰে তাৰোপৰি অসমীয়া ভষাটোৰ বিভিন্ন সাহিত্যিক আমাৰ মাজত আছে গতিকে তাৰ পৰা বিভিন্ন ধৰণৰ গ্ৰন্থ আমি অসমীয়া ভাষাত পঢ়িবলৈ পাওঁ সুন্দৰ সুন্দৰ গ্ৰন্থ আমি পোৱা যায় তাৰ উপৰিও অসমীয়া ভাষাটোৰ এটা বিশ্ব দৰবাৰত পৰিচিত হৈছে বিভিন্ন ধৰণৰ ইয়াৰ ওপৰত চিনেমাও প্ৰস্তুত হৈছে যেনেকৈ হিমা দাসৰ চিনেমাই অস্কাৰ বটা পাবলৈ সক্ষম হৈছে গতিকে অসমীয়া ভাষাটোৰ সাংস্কৃতিক দিশত বহুতো অৱদান আছে